হেল্লো হেল্লো অঁ অঁ শুনি পাইছে অঁ হয় মই ডিব্ৰুগড়ৰ পৰা কৈছিলোঁ মানে ডিব্ৰুগড় ইউনিভাৰ্চিটি ওচৰৰ পৰা

এইটো চিমি চাৰ্ভিছত লাগিছে অঁ অঁ অঁ আপোনালোকৰ ৰেপিড' সেৱাটো থাকে ছাগৈ ৰেপিড' ছাৰ্ভিছটো হয় হয় অঁ মই আগতে লৈছোঁ আপোনালোকৰ তাৰ পৰা অঁ হয়

মই মানে আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি ওচৰৰ পৰা চাবুৱা যাম ভাবিছিলোঁ

কিমান টাইমত পাবহি ক'লে অঁ টাইম অকণমান লাগিব ন অলপ সোনকাল কৰিব নোৱাৰিব নেকি বাৰু মোৰ অকণমাণ সেই জৰুৰী কামেই আছিলে হয় সেইটো কাৰণে কৈছিলোঁ হয় হয় অঁ অঁ কৰি দিয়কচোন বাৰু অঁ অঁ হেল্লো দাদা কিমান সময়ত পাবহি যে আপুনি মই এই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ওচৰতে

অঁ অঁ মই ৰৈছোঁ বাৰু অঁ হয় এনেই কিমান লয় তাৰ ইয়াৰ পৰা ইউনিভাৰ্চিটিৰ পৰা চাবুৱালৈকে আপুনি কিমান ল'ব অঁ দামটো অকণমান বেছি ক'লে যে

নহয় অকণমান বেছি কোৱা যেন লাগিছে আগতে বেছিদিনো হোৱা নাছিলে মই যোৱা আপোনালোকে এতিয়া বেছিকৈ কোৱা যেন লাগিছে আৰু ইমান দামতো নলয় তেলৰ দাম বাঢ়িছে তেলৰ দাম ধৰক আপোনাৰ এটকা দুটকা বাঢ়ি যায় সেইবুলি আপোনালোকে আকৌ এইফালে দহ টকা বিছ টকা বঢ়াই দিলে আমাৰ অসুবিধা হয় যে সেইটো সকলোফালে চাবলগীয়া হৈ যায় আমাৰফালেও চাব লাগিব আপোনালোকৰ ফালেও চা চাব লাগিব সেইটো হয় পাৰিলে অলপ মিলাই মেলি ল'ব যিটো হয় কাৰণ আগতেতো অকণ কমতে গৈছিলোঁ আজি কিমানদিন হৈছে আপোনাৰ দহ দিনমানৰ আগত গৈছোঁ আপোনালোকে ত্ৰিছ টকা বেছিকৈ কৈ দিছে অঁ আপুনি আহকচোন সোনকালে মই ৰৈ আছোঁ বাৰু আপোনাৰ লগত খুচুৰা হ'ব পইচা মোৰ মানে পাঁচশটকীয়া নোটহে আছে মোৰ লগত খুচুৰা কি ক'লে নাই অঁ মই এই ওচৰৰ দোকানকেইখনত সুধি চাওঁ বাৰু তেওঁলোকে এতিয়া দিয়ে নে নিদিয়ে খুচুৰা এতিয়া আকৌ খুচুৰা ল'বলৈও বস্তু কিনিবলগা হয় যে সকলোৱে দিব নিবিচাৰে নহয় সেইটো কাৰণে কৈছোঁ আপুনি পাৰে যদি যোগাৰ কৰি আনিব খুচুৰা হ'লে ভাল হয় আৰু মোৰ সময়টো নিমিলিব এতিয়া খুচুৰা বিচাৰি ফুৰিবলৈ তেনেকৈ হয় হয় অঁ এতিয়াতো আপোনাৰ বাৰটা বাজিলে কিমান সময়ত পাবহি ক'লে পোন্ধৰ মিনিট অঁ অকণমান দেৰি হ'ব তথাপিতো উপায় নাই আৰু অঁ আপুনি যিমান সোনকালে পাৰে আহিবলৈ চেষ্টা কৰক অঁ ঠিক আছে অঁ অঁ হ'ব দিয়ক